আপোনালোকৰ আপোনালোকৰ নদী মাৰিছে নদীত মাছ মাৰিছে নেকি

আজি আজি গৈছে ন কিমান টাইমত গৈছিলে অঁ অঁ কিমান টাইমত গৈছিলে অঁ অঁ অঁ মাছ পোৱা যাবনে তাত অঁ অঁ

অঁ অঁ অঁ তাত এনে হেৰি মানুহ কিমানমান হয় এনে অঁ অঁ অঁ

বিলখন আপোনাৰ গাঁৱৰ পৰা কিমান দূৰ হয় আমাৰ পথাৰ পথাৰৰ পিনে যাব লাগে ন অঁ বিলখনৰ নামটো কি জানে নেকি

অঁ সোনাই বিল অঁ অঁ অঁ অঁ অঁ অঁ বাকী আপুনি যাব তাৰমানে অঁ অঁ অঁ আপোনাৰ ঘৰটো কোনখিনিত আছিল হেল্ল'

তাকে ময়ো যাম বুলি ভাবিছোঁ তাকে সেইকাৰণে আপোনাক বোলো সুধি লৈছোঁ বোলো মাছ চাচো পায়নে নাপায় তাকে জানি আছোঁ এনে কিছুমান কেতিয়াবা মাৰিব যাওঁ আমি মাছ চাচ নাপাওঁয়ে ভাল নালাগে আৰু বিলখনৰ নামটো শুনি আছোঁ বাৰু সোণাই বিলখনৰ নামটো শুনি আছোঁ চবৰ মুখত শুনি আছোঁ সেইকাৰণে বোলে যাওঁ এবাৰ ভাবি চাওঁ আৰু ডেটটো নাজানো কেতিয়া মাৰিব কি কথা আজিয়ে মাৰিছে বুলি জানিছোঁ যদি এতিয়া ওলাবৰ হ'ল আৰু বাৰু হ'ব দিয়ক যাম লগ পাম তেতিয়াহ'লে ন আপোনাক ঠিক আছে দিয়ক অঁ